হয় দাদা কওকচোন আছে আছে আছে আছে আছে আছে পাব দাদা পাব চব তাজা তাজা তাজা তাজা এই আজি আনিছোঁ দাদা তাজা তাজা তাজা আম একদম ঘৰৰ কল একদম বিনা এই সাৰ দিয়া একদম ফ্ৰেছ ফ্ৰেছ কল দাদা কি লাগিব আপোনাক মালভোগ লাগিব চেনি লাগিব জাহাজী লাগিব অঁ বাপ্পাৰে কিবা পাতিছে নেকি সত্যনাৰায়ণ পূজা পাতিছে নেকি দাদা

আছে আছে আছে আছে চব পাব চব পাব না তৰমুজ নাৰিকল তোমাৰ চব পাবা কি লাগিব তোমাৰ আনাৰস এতিয়া মানে একদম মানে মই বাহিৰৰ পৰা আনোঁ ন এইবিলাক ভাল ভাল কোৱালিটিৰ মাল আছে তোমাৰ ঠিক আছে ঠিক আছে এই কল নিবলৈ গাড়ীখন লাগিবই তুমি দহ আষি কল আম তোমাৰ এতিয়াটো তুমি মোৰ তাত তিনিটা কোৱালিটি আছে এটা ন এটা আমাৰ লোকেল আম সেইটোত দুই এক পোক ওলাব পাৰে সেইটো লোকেল বুলি কৈয়ে দিছোঁ আৰু সেইটো কাৰণে এটা অকণ তাতকৈ ভাল লোকেলেই ধৰা ভাল তাত পোকৰ সংখ্যাটো কম মানে কেতিয়াবা কাৎচিত এটা দুটা ওলাই এটা আছে বাহিৰৰ এইটো মানে এইটো মজা আম সেইটোত মানে তোমাৰ একো ধৰণৰ ডিফেক্ট নাই আৰু এই কলৰ চিন্তা নাই মই কৈছো নাই ঘৰৰ কল ভাই ঘৰৰ কল দাম বেছি নহয় আৰু কল এতিয়া কিনো দিবা আৰু তুমি চিনাকিয়ে এ এনেই মালভোগটো এতিয়া জানাই কিমান লাগি আছে মাৰ্কেটত এশ বিশ এশ ত্ৰিশ টকা ঠিক আছে ঠিক আছে চিন্তা নাই ঠিকে আছে ঠিকে আছে আৰু মানে আপোনাৰ একে আপুনি আজি আহিব নেকি ঠিক আছে আপোনাক কি কি লাগিব লিষ্টখনটো দি দিয়ক আপোনাৰ মই ৰে ৰেডি কৰিব পাৰিম কল দহ আষি ৰখক লাহে লাহে লাহে লাহে লাহে অঁ বাবা এই লিখাচোন লিখা কল দহ আষিয়ে আৰু আম আঠ কেজি আম আঠ কেজি আম কি কৰিবহে আঠ কেজি দেখোন বেছি হৈ যাব সেইটো কথা সেইটো হয় বাৰু নহয় মানে বেছিকে নি থ'লে মানে বেয়া হৈ যায় ন আৰু মানে কি ইয়াত থ'লে আমি সতেজ কৰি ৰাখি থওঁ আপুনি কমাই নি থাকিলে লাভ হ'ব আপুনি ঘৰত গ'লে যদি বেয়া হৈ যায় ৰ'ব আপুনি এই অকণ সময়তো ৰ'ব টাইমটোতো লাগিব ন যদি আমি লিখিবই নোৱাৰোঁ ক'ৰপৰা পাব আকৌ লাগিব আপুনি ফোন মাৰিব আম আঠ কেজি বাবা আম আঠ কেজি নাৰিকল পাঁচটা ন নাৰিকল পাঁচটা নাই ৰ'বচোন ৰ'ব ৰ'ব নাৰিকল কোনটো লাগিব বাহিৰৰ পৰা অনাটোনে লোকেলটো ফৰেইনৰটো ন কম দামীটো তাৰমানে বুজি পাইছোঁ অহ অহ তৰমুজ চাৰি কেজি হৈ যাব ঠিক আছে দিয়ক ৰাখিছো হাঁ ঠিক আছে ঠিক আছে ৰাখিছোঁ দিয়ক